আপোনাৰ যিহেতু দুজন সন্তান আছে আৰু দুইজনেই বৰ্তমান শিক্ষাৰ লগত জড়িত গতিকে আপুনি এজন অভিভাৱক হিচাপে আমাৰ এই শিক্ষা ব্যৱস্থাটোৰ ওপৰত আপোনাৰ ক'বলগীয়া কিবা আছে নেকি আপুনি কি ভাবে এই বিষয়ে মই ভাবোঁ শিক্ষা শিক্ষাটো খুব প্ৰয়োজন ল'ৰা ছোৱালীক দিব লাগে আৰু শিক্ষাটো প্ৰথম শিক্ষাটো আৰম্ভ হয়

অভিভাৱক হিচাপে মই কওঁ মই নিজৰে এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ মই ডাঙৰ ল'ৰাটোক মই দুবছৰ চাৰি মাহত মই এডমিছন দিছোঁ পিপাতৰিত পিপাতৰিত তিনিবছৰ সিয়াক মই ঘৰটো শিকাইছোঁ স্কুলৰ পৰাও কিছু শিকি শিকাইছোঁ আৰু মই সদায় মানে অভিভাৱক হিচাপে মই টিচাৰৰ লগত মই সদায় কনটেক্টত থাকোঁ তেতিয়াহে সন্তান ভাল হ'ব ন' কিছুমান নজনা কথা জানিম সন্তানটি স্কুলত কি কৰিছে সেই বস্তুখিনি মই জানিলোঁ আৰু ঘৰত সি কি কৰিছে মই টিচাৰক জনালোঁ তেতিয়া তাৰ মানে শিক্ষাটো ভাল হয় বুলি মই ভাবোঁ আৰু মোৰ দুটা ল'ৰা দুটা ল'ৰা দুখন স্কুলত মানে ছেবা সৰুজন ছেবাত পঢ়ে ডাঙৰজন চি বি এচ চিত পঢ়ে চি বি এচ চি অলৰেডি মহৰ্ষিৰ পৰা ওলাই আহিছে সি এতিয়া সি হেৰি এটা কৰ্চ পঢ়ি আছে এনিমেশ্যন পাহৰি থাকিলোঁ এনিমিশ্যন এনিমিশ্যনৰ ওপৰত সি মানে কৰ্চ কৰি আছে ৰিচেণ্টলি আৰু তিনিমাহ আছে তিনি মাহ পিছত সি মানে বেংলুৰৰ এটা হেৰি কাৰণে যাব কিন্তু মোৰ সৰু ল'ৰাটো এইবাৰ নাইনত পঢ়ি আছে তাক মই চাৰিবছৰ তিনি বছৰ তিনি বছৰ তিনি মাহত মই তাক এডমিশ্যন দিছোঁ কিন্তু কে জিত দিছোঁ কে জিত কিয় দিছোঁ এই দুবছৰ তাক মই ঘৰত শিক্ষা দিছোঁ ঘৰত শিক্ষা মানে মই যেতিয়া তাৰ এডমিছনৰ কাৰণে যাওঁ তাৰে যিটো ভাইচ প্ৰিন্সিপাল থাকে ভাইচ প্ৰিন্সিপালে মোক কৈছিল যে তাক মানে বৰ্ডৰ পৰা চাই পেলাই লিখোৱাৰ সেই ট্ৰেইনিঙটো দিব লাগিব বাকিখিনি অ'কে আছে তেতিয়া মই মানে ব'ৰ্ড নিজে কিনি আনিলোঁ আনি মই সেইটো ট্ৰেইনিং তাক ঘৰত দিছোঁ মই ঘৰত দি ব'ৰ্ডৰ পৰাই চাই যাতে লিখিব পাৰে তেনেকে তাক মই স্কুলত দিলোঁ এতিয়া সি নাইন পাইছে কিন্তু মই টিচাৰবিলাকৰ লগত কথা বতৰা হৈ থাকোঁ টিচাৰক ক'লেহে বস্তুটো গম পাব সি ঘৰত কি কৰিছে ঘৰত কি কৰা নাই বা টিচাৰকো সোধোঁ মই পিটিবও দিওঁ টিচাৰেটো মোক ওলোটাই কয় বোলে পিটিব পিটিব নোৱাৰোঁ আমাকে জেলত ভৰাই দিব গতিকে মই স্কুলো বেয়া বুলি নকওঁ টিচাৰো বেয়া বুলি নকওঁ কিন্তু ছাত্ৰজনেই বেয়া যি আয়ত্ব কৰিব নোৱাৰে পঢ়িব নোৱাৰে ঘৰত যদি নপঢ়ে স্কুলত এটা লেচন পঢ়াই দিছে সেই লেচনটো আহি যদি সি ঘৰত নপঢ়ে তেতিয়াহ'লে কেনেকে হ'ব লেচনটো ঘৰত পঢ়িবই লাগিব সি যদি নপঢ়ে মই স্কুল বেয়া বুলি কিয় ক'ম বা টিচাৰ বেয়া বুলি কিয় ক'ম সকলো স্কুল ভাল সকলো টিচাৰেই ভাল কিন্তু নিজে আয়ত্ব কৰিব পৰা নাই বস্তুটো এইখিনিয়েই নিজে আয়ত্ব কৰিব পাৰিব লাগিব সি পঢ়িব লাগিব এতিয়া আমি মই মাক হিচাপে তাক মই ৰান্ধি বাঢ়ি ৰান্ধি বাঢ়ি আগত দিছোঁ সানি পুটুকি লৈ মুখত দিছোঁ কিন্তু ধোকটো মাৰিব কোনে সিহে মাৰিব লাগিব ষ্টুডেণ্টোৱে মাৰিব লাগিব বা ল'ৰাটোৱে মাৰিব লাগিব কিন্তু ল'ৰাটো সি যদি ধোক নামাৰে কেনেকে হ'ব গতিকে মানে শিক্ষাটো সেনেকুৱা গোটেইখিনি কৰি দিছোঁ তাক যি যি লাগে চব যোগাৰ দিছোঁ সি যদি নপঢ়ে কেনেকে জানিব গতিকে টিচাৰৰ ওপৰত দোষ নিদিওঁ কোনো স্কুলৰ ওচৰত মই দোষ নিদিওঁ সদায় মই ল'ৰা দুটাক সেয়ে কওঁ যে বেলেগৰ আগত বেলেগৰ গাত দোষ দিয়াতচে নিজৰ গাত কিমানখিনি দোষ আছে সেই বস্তুটো চাব লাগে সদায় নিজৰ গাত দোষটো যেতিয়া নিজে বুজি পাব যে মোৰ গাত এইখিনি দোষ আছে সেই দোষখিনি যেতিয়া আয়ত্ব কৰিব পাৰিব তেতিয়া এজন ষ্টুডেণ্ট আগবাঢ়ি যাব সদায় যদি সেইখিনি দোষ সি যদি আয়ত্ব কৰিব নোৱাৰে সি তেতিয়াহ'লে আগবাঢ়ি যাব নোৱাৰে মই সেই কথাটো সদায় মই নিজৰ ল'ৰা ছোৱালীকো কওঁ আনকো কওঁ যে শিক্ষাৰ ক্ষেত্ৰত স্কুল বেয়া নহয় টিচাৰ বেয়া নহয় নিজে আয়ত্ব কৰিব পৰা নাই নিজে অশিক্ষিত হৈ থাকিব লাগিব যেতিয়া আয়ত্ব কৰিব পৰা নাই